দাদা মই গুৱাহাটীৰ পৰা হাজোলৈ যাব বিচাৰোঁ লগতে মোৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্য থাকিব আমি মুঠতে চাৰিজন যাম আমাৰ ভাড়াটো কিমান হ'ব লগতে এই কিমান সময় লাগিব গুৱাহাটীৰ পৰা হাজো ভ্ৰমণৰ সময়ত